ধৰ্মই মানুহৰ লগতে এখন সমাজ একত্ৰিত কৰে আমি ধৰ্মীয় উৎসৱ হিচাপে শংকৰদেৱৰ জন্মোৎসৱ কথাই আলোচনা কৰিব পাৰোঁ শংকৰদেৱৰ জন্মোৎসৱৰ দিনাখন সৰু ডাঙৰ সকলোৱে মিলি নামঘৰত যায় আৰু শংকৰদেৱৰ নামত নাম প্ৰসংগ কৰে আৰু গাঁৱৰ সকলোৱে মিলি পেলাই একেলগে ৰাতিলৈ ভাওনা ভাওনা প্ৰদৰ্শন কৰে আৰু সকলোৱে শংকৰদেৱৰ গুণানুকীৰ্তন কৰাৰ লগতে গুৰুজনাৰ যি অৱদান সেইসমূহৰ বিষয়েও আলোচনা কৰে শেষত বৰগীত খোল তাল নৃত্য আদিয়ে সকলোৰে মাজত একতাৰ দোলেৰে বান্ধ খাই থকা জাতিটোক একত্ৰিত কৰে